আচলতে মোৰ জীৱনটো ধৰ্মীয় অনুষ্ঠানতেই বেছি সময় কটাবলগীয়া হয় বিশেষকৈ বিভিন্ন ধৰ্মীয় অনুষ্ঠানত নাম পৰিৱেশন কৰিবৰ কাৰণে নিমন্ত্ৰণ হয় নাম পৰিৱেশন কৰিবৰ কাৰণে যাওঁ বা ভাগৱত পাঠ কৰিবৰ কাৰণে নিমন্ত্ৰণ হয় তেতিয়া সেই পাঠৰ কাৰণে যোৱা হয় বা আমাৰ নিজৰ গাঁৱত প্ৰতিমাহে দু দুভাগ একাদশী পালন কৰা হয় এই একাদশীভাগত একাদশীত ভাগৱত বা নাম কীৰ্তন হোৱা হয় তাত প্ৰৱেশ তাত যাবলগীয়া হয় আৰু আমাৰ কাষতে এভাগ শিৱ মন্দিৰ আছে তাতো প্ৰতি সোমবাৰে শিৱ গীতা পাঠ হয় তালৈও কেতিয়াবা কেতিয়াবা সেই মন্দিৰলৈও যোৱা হয় আৰু বিশেষকৈ বৰ্তমানৰ যি অসমত দিহা নামৰ যি অনুষ্ঠান প্ৰতিযোগিতা সেই প্ৰতিযোগিতাসমূহতো কেতিয়াবা উদ্ৱোদক কেতিয়াবা বিচাৰক কেতিয়াবা সঞ্চালকৰূপে ইত্যাদি বিভিন্ন দায়িত্বত বিভিন্ন দায়িত্ব গ্ৰহণ কৰিবলগীয়া হয় আৰু এনেদৰে বিভিন্ন অনুষ্ঠানত যাওঁ আৰু এই অনুষ্ঠানবিলাকলৈ গ'লে মনলৈ এটা পৱিত্ৰতা ভাৱ আহে ঘৰত যিমানেই হয়তো ঘৰৰ কিছুমান বিষয় চিন্তাত যদি ঘ মনটো কলুসিত হৈ থাকে মনটোত কিবা দুখৰ চাপ পৰি থাকে বা কিবা চিন্তাৰ চাপ পৰি মানসিকটো অকমান অশান্তি হয় সেই ধৰ্মৰ অনুষ্ঠানত যোৱাৰ লগে লগে সেই অশান্তি দূৰ হৈ মনৰ যিটো অসুস্থতা মানসিক অসুস্থতাটো দূৰ হয় আৰু সেই অনুষ্ঠানত থকা সময়কণ অন্ততঃ সেই অনুষ্ঠানত জড়িত হৈ থকা সময়কণত মনটো এটা আনন্দত ডুব গৈ থাকে